আমি ছাত্ৰ ছাত্ৰীসকলে ভিতৰুৱা কিতাপখনৰ বাহিৰেও মানে আমি বাহিৰা কিতাপখনো মানে পঢ়িব লাগে যিটো জ্ঞান আমি ভিতৰুৱা কিতাপখনৰ যোগেদি আমি যিটো জ্ঞান ল'ব নোৱাৰোঁ সেই জ্ঞানটো আমি বাহিৰা মানে বাহিৰৰ কিতাপখনত সেই জ্ঞানটো পাব পাৰোঁ বহুতো ধৰণৰ কথা আমি যিটো নাজানো সেই জনা কথাটো মানে কেতিয়াবা নজনা হৈ যাওঁ সেই নজনা কথাটো মানে সেই বাহিৰা মানে সেই কিতাপখনৰ বাহিৰে আমি সেই জ্ঞানটো ল'ব পাৰোঁ যিহেতু আমি ভিতৰুৱা কিতাপখনত আমি সেই জ্ঞানটো মানে লাভ কৰিব নোৱাৰোঁ এইটো নহয় যে আমি যিটো ভিতৰুৱা কিতাপখনত মানে আমি জ্ঞানটো লাভ কৰিব নোৱাৰোঁ সেইটো নহয় আমি ভিতৰুৱা কিতাপখনতো আমি লাভ কৰিব পাৰোঁ কিন্তু যিবিলাক আমি কিছুমান মানে সৰু সৰু কথা আমি তাত মানে যিটো ভিতৰুৱা কিতাপখনত নাথাকে সেই কথাটো মানে বাহিৰা মানে যি কিতাপ সেই কিতাপখনৰ যোগেদি আমি সেই জ্ঞানটো মানে লাভ কৰিব পাৰোঁ সেই জ্ঞানটো আমি লাভ কৰি মানে আমি যি কিছুমান কথা আমি নাজানো সেই কথাটো আমি মানে সেই বাহিৰৰ কিতাপখনৰ যোগেদি আমি সেই মানে কথা যিবিলাক জ্ঞান আমি জ্ঞান আহৰণ কৰিব পাৰোঁ সেই বাহিৰাৰ কিতাপখনৰ বাহিৰে ভিতৰত যিটো মানে আমি বহুতো ধৰণৰ কথা কিছুমান নাজানো বা কেতিয়াবা মানে ভুল হয় সেই কথাটো আমি যিটো ভিতৰুৱা মানে কিতাপখনত নাথাকে সেই ভিতৰৰ কথাখন কিতাপখনত মানে সেই কথাটো আমি নাপাওঁ তেতিয়া মানে সেই বাহিৰৰ মানে যিখন কিতাপ হয় সেই কিতাপখনত কিছুমান মানে জ্ঞান থাকে সেই জ্ঞানটো আমি সেই জ্ঞানটো আমি ল'ব লাগে আৰু জ্ঞানটো যিটো আমাৰ মানে আমি যিটো ভিতৰুৱা মানে কিতাপখনৰ বাহিৰেও মানে আমি বাহিৰা কিতাপখন পঢ়িব লাগে বুলি সেইটো কাৰণে আমি মানে উচিত বুলি ভাবোঁ কাৰণ কিছুমান সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক মানে যিটো আমি ডাঙৰৰ পৰা যিটো আমি ল'বলগীয়া সেই কথাটো মান মানে যিটো জ্ঞান হয় সেই জ্ঞানটো যে আমি সৰু মানে সৰু মানে স্কুলৰ মানে ছাত্ৰ ছাত্ৰী বা কলেজৰ বা বা যিকোনো মানে ছাত্ৰ ছাত্ৰী হওক মানে তেওঁলোকৰ পৰা আমি সেই মানে জ্ঞানটো ল'বলগীয়া হয় যিটো আমি নাজানো সেইটো আমাৰ তলৰ যিসকল মানে আছে সেইসকলে সেই জ্ঞানটো মানে তাৰ পৰা পাওঁ সেইটো সেইটো কাৰণে মানে আমি যিটো জ্ঞান আন ভিতৰুৱা কিতাপখনত নাপাওঁ সেই কথাটো আমি মানে জ্ঞানটো যিটো সেই বাহিৰৰ কিতাপখনত মানে মানে সেই জ্ঞানটো আমি ল'ব পাৰোঁ সেইটো কাৰণে আমি এই মানে জ্ঞানটো আমি ল'ব লাগে বুলি মানে উচিত বুলি ভাবোঁ সেই কথাটো অ' জ্ঞান যিটো হয় আমাৰ সেই জ্ঞানটো লাগে আমাক বহুত যিটো মানে ভিতৰুৱা মানে কিতাপখনত নাথাকে আৰু সেই সেই কিতাপখন যিখন আমাৰ বাহিৰৰ কিতাপ সেইখনে আমাক বহুত কথাই শিকায় সেইটো কাৰণে আমি এই কিতাপখন মানে বাহিৰৰ যিখন কিতাপ সেই কিতাপখন আমি পঢ়িব লাগে বুলি মানে আমি ভাবোঁ